মোৰ ব্যৱসায়ত সাধাৰণতে মোৰ মানুহজন আৰু মোৰ শাহু মোৰ ল'ৰা ছোৱালীকেইটাই মোক সহায় কৰে আৰু লগতে মই হাঁহ কুকুৰা গাহৰি আদি পোহোঁ তেনে ক্ষেত্ৰত মোৰ মানুহ ল'ৰা ছোৱালীকেইটায়ো মোক সহায় কৰে দানা পানী দি আকৌ গাহৰি গঁৰাল চফা কৰোঁতে মানুহজনে সহায় কৰি দিয়ে আকৌ গাহৰি যি যি থলত মোৰ মানুহজনে মাংস কাটে আৰু মই গাহৰি পুহোঁ আৰু গাহৰি পুহি মানুহজনে মোক মাংস কটাত সহায় কৰি দিয়ে পা আকৌ দানা পানী দিওঁ দিয়াত সহায় কৰে দানা আনি দিয়াত সহায় কৰে আকৌ তাৰপিছত গঁৰাল চফা কৰা আদিকে লৈ আমি দুয়োজনে সমানেই কাম ভগাই লৈ দুইজনে সিজনে সহায় কৰোঁ আৰু যি থলত পইচা পাতি দিও মোৰ মানুহজনে মোক সহায় কৰে আৰু লগতে আমাৰ শাহু মাই সহায় কৰি দিয়ে আৰু তাৰ লগতে আমাৰ ব্যৱসায় কৰোঁতে মোৰ মানুহজনৰ লগতে আও দুজন আছে তেওঁ তেওঁলোক আমাৰ লগত নিয়োজিত হৈ আছে আমাৰ পৰা তেওঁলোকেও বহুতখিনি সহায় হয় তেওঁলোকৰ পৰা আমাৰ সহায় হয় বহুতখিনি আৰু সেনেকৈয়ে আমি আমাৰ ব্যৱসায়টো কৰি আমাৰ ঘৰখন চলি আছোঁ আৰু ল'ৰা ছোৱালী পঢ়ুৱা শুনোৱাকে আদি কৰি সকলো কাম এই ব্যৱসায় কৰিয়ে আমি চলি আছোঁ এনেকৈয়ে আমি স্বাৱলম্বীও হৈ আছোঁ আৰু কেতিয়াবা ব্যৱসায়ত লাভ লোকচান থাকেই সেনেকুৱা লাভ সদায় সদায়তো লাভ হ'ব বুলিয়েতো ব্যৱসায় কৰিব নোৱাৰোঁ কেতিয়াবা আমাৰ যি মানুহজনে যি যি থলত মোৰ মোৰ আমি দুইজন লগ লাগি কেনে ব্যৱসায় কৰোঁ ব্যৱসায়ত কেতিয়াবা লাভো হয় কেতিয়াবা লোকচানো হয় সেনেকৈ চলি আছোঁ বুলি ভাবোঁ আৰু আৰু মোৰ ব্যৱসায়ত মোৰ মানুহজনে মোক বহুতখিনি সহায় আগবঢ়ায় তেখেতে তেখেতে সহায় কৰে আৰু তেখেতকো মই সহায় কৰোঁ আমি ইজনে সিজনক আমি সহায় কৰি আমাৰ ব্যৱসায়টো আগবঢ়াই নি আছোঁ সেনেকেই কৰি আমি চলি আছোঁ আৰু এনেকৈয়ে এনেকৈ এদিন স্বাৱলম্বী হ'ম বুলি ভাবোঁ এনেকৈয়ে মানে আগবাঢ়ি যাম বুলি মই ভাবোঁ আৰু